অঁ মই এই ঘৰতেই কোৱাচোন তুমি ক'ত আছা ভালেই ভালেই তোমাৰ অঁ তোমাৰ ভাল অঁ অঁ অঁ কি কথা অঁ

অঁ সেইটো হয় বাৰু ওলায়ো যোৱা হোৱা নাই এনেও ক'তো কেতিয়ালৈ যোৱাতো ভাবিছ

অঁ কেইদিন থকাকৈ যাম ভাবিছা তাত অকল মিউজিয়ামটো চাবলৈহে যাবা চাগে অঁ মানে থকাকৈ যাম ভাবিছানে নে ঘূৰি অহাকৈ যাবা অঁ সেইটো হয় বাৰু তেতিয়া থকাকৈ হ'লে তাত থকা মেলা ব্যৱস্থা কৰিব লাগিব লগতে তাত মানে কি গাড়ী ভাড়াৰ কথাও আছে নহয় অঁ অঁ যাব পৰা যায় বাৰু খালি মানে কি পইচা পাতিখিনি আগতীয়াকে ঠিক কৰি ল'ব লাগে আৰু আৰু কিমান মানুহ যোৱা হ'ব তালৈ অঁ সেইটো বেয়া নহয় বাৰু তো যাবপৰা যায় অঁ সেইটো হয় বাৰু মিউজিয়ামটোত বহুত চাবপৰা জেগাও আছে মানে বস্তুবোৰো আছে বাৰু আজিকালি বাছত প্ৰজেক্টৰ হেৰি লিখিবলৈও ভাল হ'ব মিউজিয়ামটো চাই আহিলে ঠিক আছে বাৰু দিয়া তেতিয়া লগ পাই আকৌ পাতিম ভালকৈ